মই আজিৰ পৰা প্ৰায় এমাহমানৰ আগত আমাৰ গাঁৱৰে তিনিআলিটোত থকা কোঁৱৰৰ দোকানৰ পৰা এটা লেপটপ কিনি আনিছিলোঁ লেপটপটোৰ দাম অলপ বেছি আছিল যদিও কোঁৱৰ মোৰ আগৰ পৰাই চিনাকি সেই বাবে তেখেতে মোক অলপ ৰেহাই মূল্যত লেপটপটো দিলে লেপট'পটোত ৰেম ষোল্ল জি বি আৰু এছ এছ ডি কাৰ্ড আছিল সেইবাবে লেপটপটো অপেন কৰোঁতে খোল খাবলৈ বেছি সময় নেলাগে লেপটপটোত থকা বেটেৰীটো আৰু চাৰ্জাৰডাল মই যথেষ্ট ভাল পাইছোঁ বেটেৰীটো সোনকালে চাৰ্জ হয় লগতে বেছি দেৰি মই ব্যৱহাৰো কৰিব পাৰোঁ আৰু লেপটপটোত থকা ভলিউমটোৰ ছাউণ্ডটো বহু ভালেখিনি ডাঙৰ সেইবাবে মই সেইফালৰ পৰাও ভাল পাইছোঁ লেপটপটো কিনি আনি মই মোৰ যিবোৰ কাম কৰিবলৈ আনিছিলোঁ সেইবোৰ কৰি মই ভাল পাইছোঁ সেইবাবে মই আপোনাকো ক'ব বিচাৰোঁ যদি আপোনাক কেতিয়াবা লেপটপ প্ৰয়োজন হয় আপুনি কিনিব পাৰে